হেল্লো হয় কলটো মনোহৰীত লাগিছেনে হয় মই প্ৰিয়ংকা দাসে কৈছোঁ অঁ আপোনালোকেতো জানেই মোৰ এড্ৰেছটো হয় মোৰ কে কেইবিধমান বস্তু অৰ্ডাৰ কৰিবলৈ আছিলে হয় চাওমিন মমো চিকেন পকোৰা ললীপপ আৰু ফ্ৰাইড ৰাইচ হয় হয় মোৰ এড্ৰেছটো আপোনালোকে গম পাইছেই যিহেতু অঁ অঁ ঠিক আছে ৰাখিছোঁ দিয়ক